অঁ দিশা কি কৰিছা ঐ আমি বনভোজ এটা খাব লাগিছিলে নহয় অঁ বিশ্বনাথ ঘাটলৈকে যাওঁ ব'লা যোৱা বছৰো যোৱা বছৰ যোৱা নহ'লে ন আৰু লগৰ দুটামানক মই সুধিব লাগিব চবে যাওঁ যাওঁ কৰিয়ে আছে এই কাৰ্তিক দীপজ্যতি লাকী ভানুমতী দেৱযানী ইহঁতেতো কৈয়ে আছে যাওঁ যাওঁ বুলি এতিয়া পইচাটোহে উঠাবলৈ লাগিব কিমানকৈ উঠালে হ'ব বাৰু গাড়ী ভাড়াও কথা আছে অঁ পাঁচশমানত হৈ যাব লাগে ন অঁ এনেতো গাহৰি চবেই খায় ন গাহৰিতো লাগিবই তাৰপিছত তোমাৰ আৰু ব আৰু গাহৰি নোখোৱাও দুজনীমান আছে ন সিহঁতৰ কাৰণে ব্ৰইলাৰ তাৰপিছত চবজি এটা আৰু দালিটো লাগিবই তাৰপিছত তোমাৰ অঁ আৰু তোমাৰ ধৰা চাহৰ লগতো কিবা লাগিব

অঁ তেনেকৈ পাৰি বাৰু হেৰি কৰিম নহ'লে চবৰ লগতে আলোচনা কৰি পেলাই ডে' হেৰি তাৰিখটো ঠিক কৰিব লাগিব অঁ হেৰি মানে বিশ্বনাথ ঘাট ভাল লাগিব ন চাবলগীয়া বহুত ঠায়ে আছে আৰু লগৰখিনিও

অঁ তাতে যাব পাৰিম আৰু লগৰখিনিও বহুতদিন লগ পোৱা নাই অঁ আৰু মানে মই বহুত দিনৰ পৰা ভাবিয়ে আছিলোঁ জানানে মই বিশ্বনাথ ঘাটৰ কথাই ভাবি আছিলোঁ মানে যাম যামকৈ যোৱা বছৰো সেই তেনেকুৱাই হ'ল অঁ আৰু ইমান মানে ওচৰত থাকিও যদি যাব নোৱাৰোঁ ন অঁ ঠিক আছে দিয়া মই তোমাক কম দিয়া